ইণ্ডিয়ান আইডলৰ মোৰ পৱনদ্বীপ ৰাজন বিৰাট ফেভৰেট হয় মই তাৰ গান শুনি বহুত ভাল পাওঁ তাৰ মাতটো ইমান ধুনীয়া মিঠা শুনি থাকিলে শুনি থাকিবলৈ মন যায় মই শ্ব'টো যদি দিনটোত দুবাৰো দিয়ে মই দুবাৰে চাওঁ তাৰ গানটো শুনি বিৰাট ভাল লাগে আৰু পৱনদ্বীপ আৰু অৰুণিতাই যেতিয়া একেলগে গান গাই উফ কি ক'ম আৰু মেহফিল বনি যায় ইমান ভাল লাগে শুনিবলৈ দুইটাই যদি একেলগে গায় অৰুণিতাৰ মাতটো বিৰাট ধুনীয়া তাইৰ মাতটো বহুত চুইট হয় বহুত মিঠা মাত দুয়োটাই যদি একেলগে গাই দিয়ে সেইটোৱে ইহঁত দুজনে মানে চাই যায় মানে ইমান ধুনীয়া লাগে আৰু এবাৰ আমাৰ কি হ'ল আলহী আহিছিলে আৰু তেনেকুৱাতে ইণ্ডিয়ান আইডলৰ পৱনদ্বীপে গান গাই আছিলে শ্ব'ত হৈ আছিলে মই শ্ব'টো এৰি যোৱা নাই মায়ে মোক মাতি আছিলে চাহ দিব লাগে আলহীক মই নুশুনাকৈ মই যেতিয়া গানেই শুনি থাকিলোঁ মায়ে আহি পেলাই মোক ঠিকচে দিলে মানে মই পৱনদ্বীপৰ গান যদি লাগি থাকে মই এৰি পেলাই ক'তো যাবই নোৱাৰোঁ মই দিনটোত দহটালৈকে তাৰ গান শুনিব পাৰোঁ আৰু মই ইউটিউবত চাৰ্ছ কৰি কৰি মই পৱনদ্বীপ ৰাজনৰ গান চাওঁ বাথৰুমত যেতিয়া গা ধুবলৈ যাওঁ মই তাৰে গান লগাই পেলাই মই গান ধুওঁ শোৱাৰ টাইমত পৱনদ্বীপ ৰাজনৰ গান লগাই পেলাই মই শোওঁ মন যদি বেয়া লাগি থাকে মই পৱনদ্বীপ ৰাজনৰ গান শুনি পেলাই মানে মনটো শান্তি পাওঁ বহুত দুখ লাগি থাকিলে মই পৱনদ্বীপ ৰাজনৰ গানবিলাক শুনোঁ আৰু সি আজিকালি বহুত ধুনীয়া ধুনীয়া ষ্টেজ শ্ব'বিলাকো কৰে বাহিৰতো বহুত যায় আৰু আজিকালি বহুত ফেমাছ হৈ গৈছে সি তাৰ ভইচটোৱে তাক ফেমাছ কৰি পেলালে আৰু ল'ৰাটো বিৰাট চিম্পলিছিটি হয় বিৰাট ভাল লাগে আৰু তাৰ গান শুনি শুনি মই এতিয়া মোৰ নিজৰ গানো মই উন্নত কৰিব পাৰিছোঁ গান কেনেকৈ গাব লাগে ক'ত কেনেকৈ স্কেল ল'ব লাগে সেইবিলাক মই পৱনদ্বীপ ৰাজনৰ গান চাই চাই শিকিছোঁ তাৰপাছত গান শুনি থাকিলে যেতিয়া অন্যমনস্ক হৈ যাওঁ বা কিবা হৈ যাওঁ তেতিয়া মোৰ বিৰাট মনটো বেয়া লাগি যায় মই সেই পৱনদ্বীপ ৰাজনৰ নিচিনাকে মই একদম পূৰা কনচেনটেড কৰি পেলাই মই গানটো শুনিব শুনি পেলাই মই শিকিবলৈ ট্ৰাই কৰোঁ সিহঁতে যেনেকৈ প্ৰেক্টিছ কৰে দিনে ৰাতিয়ে প্ৰেক্টিছ কৰে গান এটা গাবলৈ হ'লে ময়ো এতিয়া তেনেকৈ সিহঁতক চাই চাই ময়ো এতিয়া গান দিনে দুই তিনিবাৰ প্ৰেক্টিছ কৰি পেলাই মই গাবলৈ চেষ্টা কৰোঁ